অ' হেল্ল' কাই কৈছে পেচেণ্ট মানে নামটো কি হয় নেকি অঁ আচ্ছা আচ্ছা কিনো প্ৰব্লেমটো কি অ' আচ্ছা আচ্ছা আচ্ছা মনত আছে দে অঁ কালি হয় হয় আহিছিল আপুনি আপুনি আহিছিল দিয়ক হয় অঁ কি আপোনাৰ কওকচোন প্ৰব্লেমটো কি সমস্যাটো কি আপোনাৰ গেছ অঁ হয় হয় নেকি অঁ কালি যে আপনাৰ হেৰি দিছিলোঁ ঔষধ খাইছে না গেষ্টিকৰ ঔষধ খাইছে আচ্ছা আচ্ছা আৰু পৰীক্ষা যে কৰিব দিছিলোঁ পৰীক্ষা তেজ পৰীক্ষা পৰীক্ষা হয় নেকি অঁ ৰিপৰ্ট'কেইটা আহিছেনে আচ্ছা আচ্ছা তো আপুনি এটা কাম কৰিব এই যিটো খাব দিছোঁ দাৱাই যে দিছোঁ হয় সেইখিনিকে খাব আৰু কালি ৰিপ'ৰ্টকেইটা আনি দেখুৱাব হাঁ আৰু আৰু এটা কাম কৰিব এই বেছি হালা মেলা নকৰিব হাঁ মানে ডাঙা পাৰা নকৰিব বস্তু কঁকালৰ বেদনা আৰু ক আৰু কি ক'লে মানে হেৰি অঁ আচ্ছা আচ্ছা আচ্ছা অঁ অঁ অঁ অঁ এইটো হ'ব আপনি এটা আৰু এক্স ৰে' কৰিব লাগিব বা চিটি স্কেন কৰিব লাগিব হাঁ আপুনি এটা কাম কৰিব কালি আহিব হাঁ কালি আপুনি এবাৰ আহিবচোন মানে গধূলা টাইমত আহব অঁ গধূলা টাইমত এই ধৰক ছটামান বাজিব আৰু হাঁ মই পেচেণ্ট চাম আমাৰ হস্পিটেলত তাৰপিছত মই চেম্বাৰত বহিম হাঁ তেতিয়া আপুনি আহিব আৰু হেঁ অঁ ন অঁ নহয় চিটি স্কেন কৰিবৰ আচ্ছা এটা কাম কৰিব খাব নালাগে আপুনিতো পুৱা খাইছে পুৱা খাবই ন গেছট্ৰিক গেছট্ৰিকৰ কাৰণে পুৱাই খালী পেটত খাব আৰু অঁ টেবলেট খাব পানী খাই আহিব হাঁ আৰু যিটো তেজ পৰীক্ষা এই যে কৰিবা দিছোঁ সেইটো ৰিপ'ৰ্টটো লৈ আহিব একেলগে হ'বনে ঠিক আছে ঠিক আছে অঁ হ'ব দিয়ক